মই তেজপুৰ শিৱসাগৰ গুৱাহাটী ঘূৰিছোঁ আৰু তেজপুৰত থকা অগ্নিগড় চিত্ৰলেখা পাৰ্ক আৰু তাত থকা মহাভৈৰৱ মন্দিৰ মই চাইছোঁ তাত ভাল লাগে আগৰ দিনৰ সেইবোৰ চাই আৰু মানে ৰজা মহাৰজাবিলাকৰ কাহিনী তেজপুৰত উষা অনিৰুদ্ধৰ মানে বিবাহক লৈ যি যুদ্ধ হৈছিল হৰিহৰৰ যুদ্ধত সেইবিলাকো মানে মূৰ্তি হিচাপে তাত খোদিত হৈ আছে ভাল লাগিছে দেখি ভাল লাগে আৰু গুৱাহাটীত ধৰক কামাখ্য়া মন্দিৰ কামাখ্য়া মন্দিৰ আছে তাত ভাল লাগে মানে জেগাবিলাক চাই আগৰ দিনৰ ৰজা মহাৰজাবিলাকৰ মানে কাহিনীয়ে আছে তাত মানে খোদিত হৈ আছে আৰু তাত থকা লাচিত ঘাট আৰু বহুতো মানে মোগল সকলো আহিছিলে আমাৰ অসমলৈ তেতিয়াৰ দিনৰপৰা বহুত কিবাকিবি গুৱাহাটীখনতো আছে যেনেকৈ কলাক্ষেত্ৰত বহুতো চাবলগীয়া বস্তুও আছে তাত সংৰক্ষণ কৰা আছে আগৰ দিনৰ বস্তুবোৰ আৰু তাত গৈ আমি চাব পাৰোঁ ভাল লাগে চাই আৰু সেয়াই আৰু